আমাৰ অঞ্চলত মানুহে পাৰম্পৰিক খাদ্য খাই বহুত ভাল পায় কিছুমানে নিৰামিষ খায় কিছুমানে আমিষ খায় নিৰামিষ খোৱাসকলৰ ঘৰত শাক পাচলি থাকিলে নিজৰ ঘৰৰ নিজে উৎপাদন কৰা শাক পাচলি খায় যেনে লাই শাক খুতৰীয়া শাক ঢেঁকীয়া শাক আলু মটৰ গোবী সেইবোৰ খাই বহুত ভাল পায় সিহঁতৰ নিজৰ ঘৰৰ শাক পাচলি খায় আৰু যিবোৰ আমিষ মানুহ সিহঁতে লাই শাকত মাছ দিয়ে আৰু আপোনাৰ ঔটেঙাত মাছ দি বনাই তাৰ পিছত লাওত মাছ দি বনায় আৰু মাংস খাই ভাল পায় আৰু খাহী মাংস খাই ভাল পায় হাঁহ হাঁহ মাংস খাই ভাল পায়